এতিয়া মানুহখিনিৰ বেমাৰ আজাৰ বহুত কমকে কেনেকে কমকে আমাৰ গাঁৱলীয়া মানুহে শাকৰ খেতি কৰে লাও বেঙেনা কোমোৰা

দৰৱ পাতি দৰৱ পাতি দিয়া হয় আৰু এতিয়া আমাৰ এতিয়াও আছে আমাৰ লাই শাক কোমোৰা ধুন্দুলি কুন্দুলি এইবোৰ কোনোবাই খাম বুলি ক'লেও পাব আকৌ অমিতা আমি সেইবোৰ অমিতা শাকতো বা লাই শাকতো লফা চবতে ফুট চাই চতিয়াঙ খাই ভাল পাঙ দৰৱ পাতিয়ো একো নিদিয়ে টাউনিয়াখিনি আকৌ একো এটা নিদিয়ে নহয় কিনি খোৱাহে সেইকাৰণে সিহঁতৰ বেমাৰো বেছি আৰু আমি ৰাতিপুৱাই শুই উঠি কি কৰোঁ মুখখন ধুই আৰু ঘৰতো সাৰি চোতালখন সাৰোঁ চোতালখন সাৰি সেইবোৰ শাক পাচলি কোৰখনেই লওঁগে আৰু কোৰখনলৈ য'ত ত'তে কৰি শাকৰ সেই ক'ৰবাত বেঙেনা এটা ৰুলোঁ ক'ৰবাত জলকীয়া এজোপা ৰুলোঁ ক'ৰবাত কিবা পুলি এটাকে ৰুলোঁ নানা ধৰণে খেতি কৰি আমি সেইদৰে চলি আছোঁ আমাৰ গাঁৱলীয়া একো এটা শাক পাচলি কিনি খাবলৈ দৰকাৰ নাই বেঙেনা এজোপা ৰুইছোঁ আৰু ভোট জলকীয়া এজোপাও দিছোঁ কেনেকুৱা লাগে আকৌ আমাৰ সেইকাৰণে বেমাৰ আজাৰ কম দিয়ে আৰু গাঁৱলীয়া খিনিয়ে কাম নকৰে নহয় বা টাউনিয়া খিনিয়ে আমি এতিয়া গাঁৱলীয়াখিনিয়ে এডখলৈকে খোজকে ক'বাত ফুৰি চাকি আহোঁগে

এতিয়া গামোচা লগাই থোৱা আছে ঠেঙাল ফুলো বাছি থোৱা আছে সেয়াকে কৰি থাকোঁ আৰু মাজে সময়ে

আৰু